হেল্ল' হয় হয় ক ভাল আপোনাৰ হয় ভাল আপোনাৰ বিশ্বনাথ চাৰিআলিতে থাকোঁ আপুনি হয় আপোনাকো মই বহুত দিন হ'ল দেখা নাইকিয়া এনেই আগতে দেখোঁ অ' জনাবচোন আপোনাৰ অ' এই এনেকৈ লাগি আছোঁ আৰু সৰু সুৰাকৈ অ'

পাৰিম বাৰু মানে কি কি কৰিব লাগিব আপোনাৰ ওৱেৰ চুৱেৰ অনা আছে আপোনাৰ হয় ওৱেৰ লাগিব আৰু আপোনাৰ ধৰি লওক এতিয়া বাল্ব কেনেকুৱা লগায় সেইটো আপোনাৰ ওপৰত কথা এতিয়া আপুনি টিউবলাইট লগায় নে কি লগায় সেইখিনি আপুনি আনিব আৰু আপুনি বৰ্ড আনিব এইখিনি আনিলে ফেন যদি দিয়ে ফেন আনিব বা এ চি দিলেও কথা নাই বাৰু সেয়াই আৰু আপুনি যদি ফেন চেন এনেকৈ মিলাই পেলাই লগায় তিনি চাৰি হেজাৰমান যাব আৰু

হয় হয় ঠিক আছে যাম বাৰু আপুনি বস্তুখিনি আনি থব বাৰু অ' ঠিক আছে হ'ব